মোৰ গাঁওখনৰ নাম শিয়ালমাৰী নলবাৰীৰ তিহুৰ শিয়ালমাৰী বুলি কয় আমাৰ গাঁৱত মানে বহুতখিনি অনুষ্ঠানে বছৰেকত আহে ত' তাৰে ভিতৰত মই প্ৰথমতে ক'ব গ'লে সভা হয় সভাখন আমাৰ জানুৱাৰীত হয় মাঘৰ মাহত সেই সভাখনত আমাৰ মানে বহুত বহুত কেইদিন মোটামোটি চাৰি পাঁচদিনত আমাৰ সভাখন অনুষ্ঠিত হয় তাত বহুত ধৰনৰ আমাৰ থিয়েটাৰ তেনেকুৱা বা নাগাৰা নাম আৰু কি কয় ওজাপালি তেনেকুৱাকৈ বহুত ধৰণৰ মানে মতা হয় অনুষ্ঠান হয় আৰু আমিও প্ৰতি প্ৰতি বছৰে তেনেকুৱাকৈ চাব যাওঁ সভা আৰু বহুত এটা ভাল অনুষ্ঠান তেনেকুৱা আৰু দ্বিতীয়তে ক'বলৈ গ'লে আমাৰ ৰঙালী বিহু মানে বহাগ বিহুত আমাৰ বিহু পতা হয় আমাৰ ঘৰৰ ওচৰতে হয় এটা হৰি মন্দিৰ বুলি হৰি মন্দিৰত প্ৰাংগনত বিহু হয় সেই বিহুত মানে প্ৰতি বছৰে ধুনীয়াকৈ দুই তিনি দিন প্ৰথম দিনা খেলা হয় তাত আমি সৰুতে প্ৰতি বছৰে খেলা খেলিছিলোঁ দৌৰা খেলা বা তেনেকুৱা বহুত ধৰণৰ খেলা হয় তাত আমি পাৰ্টিচিপেট কৰিছিলোঁ তাৰ পিছত নাচ না নাচিছিলোঁও বিহু মানে প্ৰতিযোগিতা হয় তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু গায়ক আহে তেনেকুৱাকৈ তিনি চাৰি দিন আমাৰ বিহু অনু অনুষ্ঠিত হয় আৰু তৃতীয়তে আমাৰ মাঘ বিহু অনুষ্ঠিত হয় মাঘ বিহুৰ দিনা ৰাতিপুৱা আমাৰ শোভাযাত্ৰা হয় ভাগৱত শোভাযাত্ৰা তাত আমি প্ৰতি বছৰে সৰুৰৰ পৰাই এদকম চাদৰ মেখেলা পিন্ধি আমি গোটেই গাঁৱতে শোভাযাত্ৰা কৰা হয় ভাগৱত যাত্ৰা বুলি কয় তাত আমি প্ৰতি বছৰে নাম গাই গাই আমি গোটেই গাঁওখন ঘূ মানে ঘূৰোঁ আৰু তেনেকুৱা ত' সেইটো এটা বহুত ভাল লগা অনুষ্ঠান মোৰ আৰু এটা অনুষ্ঠান আছে ৰাসলীলা গোটেই অসমৰ ভিতৰত আমাৰ প্ৰথম মাজুলীত হয় জীৱন্ত ৰাসলীলা আৰু দ্বিতীয়তে আমাৰ শিয়ালমাৰীত হয় শিশু কৃষ্ণৰ জীৱন্ত ৰাসলীলা বুলি কয় সৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে লৈ পেলাই মানে ৰাসলীলাটো অনুষ্ঠিত হয় সৰুতে মই মই নচা নাই কিন্তু মোৰ ঘৰৰে মোৰ ভণ্টিহঁতে নাচিছিলে তাতে মানে গোপিনী হ'ব দিয়ে বা ৰাধা কৃষ্ণ তেনেকুৱাকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ পেলাই তাতে বহুত দিন আগৰ পৰাই আখৰা কৰায় তাৰ পিছত তাত এদিন নৱেম্বৰ মাহত হয় সেইটো নৱেম্বৰত আহিনৰ পূৰ্ণিমা বুলি কয় আহিনৰ পূৰ্ণিমাত মানে ৰাস মহোৎসৱ হয় তাত আমাৰ ৰাস ৰাসলীলা হয় সেইখিনিয়েই আমাৰ গাঁৱৰ